হেল্ল' অঁ তৰুণদা নেকি আছো বৰ্তমান হয় কওকচোন

আজি নেকি

হয় ভাওনা ন

এতিয়াতো এটা চাওক দিনতটোতো অসুবিধা হ'ব মানুহবিলাক বিভিন্ন কামে কামে থাকেই স্কুল থকাই স্কুলত আছে বাকী মানুহবিলাকটোতো এতিয়া হাজিৰা কৰা মানুহবিলাকতো কামত গৈছে এতিয়া আমি সন্ধিয়া টাইমত প্ৰত্যেকৰ ঘৰত গৈ গৈ আমি খবৰটো দি মানুহখিনি নিমন্ত্ৰণ জনাই আহিলে ভাল হ'ব সন্ধিয়া নামঘৰলৈকে অঁ তেতিয়া আৰু গাঁৱৰ যিকেইজন বয়োজ্যেষ্ঠ মানুহ আছে ন তেখেতলোককতো প্ৰাধান্য আগতীয়াকৈ দিব লাগিব তেওঁলোকেতো ভাওনা কৰাতো অভিজ্ঞতা বহুত আছে কোনখন নাটক ভাল হ'ব কোনখন বেয়া হ'ব তেওঁলোকে আমাক নিৰ্বাচন কৰি দিয়াৰ ক্ষেত্ৰত সহায় হ'ব অঁ তাতে গোটেই কথাখিনি আলোচনা কৰিব লাগিব

সেইটোতো তো আপোনাৰ দেৱালী দেৱালী দিনটোও বেয়া নহয় অঁ যি এনেকুৱা অহা মাহৰ একত্ৰিছ তাৰিখ হ'ব নেকি

সেইখিনি কথা মানে কি এতিয়া আপুনি নাটখন লগে এতিয়া সততে ধৰি লওক নিৰ্বাচন কৰি দিয়াত অলপ অসুবিধা হ'ব এতিয়াতো চাব লাগিব ভাওৰীয়াসকল কিমান বয়সৰ হয় বা কি হয় সেই অনুপাতে আমি বস্তুটো ৰাতিলৈ থিৰাং কৰিলে ভাল হ'ব হয় হয় তো মই ভবাতটোতো ডাঙৰচামেতো কৰিয়ে আছে তেওঁলোকৰ অভিজ্ঞতা যথেষ্ট আছে কিন্তু এতিয়া আমি সৰুচামৰ মাজত এই শংকৰদেৱৰ যি অৱদান এইখিনি মানে কি আমি আগবঢ়াই নিবলৈ তেওঁলোককতো শিকাব লাগিব তেওঁলোকক এতিয়া সৰু অৱস্থাৰপৰা যদি আমি শিকাই নিওঁ তেওঁলোকৰ যিবিলাক পাঠ্যপুথিৰ শিক্ষাৰ উপৰিও এইবিলাক যে সমাজ এখন ধৰি ৰখাত সহায় কৰে এই বস্তুবিলাকো তেওঁলোকৰ জীৱনত কিছুমান প্ৰভাৱ পৰিব ন সাংস্কৃতিক দিশতেই হওক বা শংকৰদেৱে আজি ধৰি লওক মিটিং মাটাংত ধৰি লওক যেনেকুৱা ধৰণৰ মানুহ যায় কিন্তু শংকৰদেৱে সেই সময়তে আমাৰ অসমীয়া যিটো বৰভেটি মানে সেইটো দৃঢ় কৰিবৰ কাৰণে মানুহৰ মাজত বিভিন্ন ধৰণৰ ভাওনা নাম হয় নহয় এইবিলাকৰ জৰিয়তে ধৰিলোঁ সমাজখন একত্ৰিত কৰিবৰ কাৰণে তেওঁৰ যি প্ৰচেষ্টা সেইটো শলাগ ল'বলগীয়া সেই কথাখিনিৰ ওপৰতো আমি ধুনীয়াকৈ পাতিব পাৰি তাৰ উপৰি আৰু চাব পাৰি ভাওনাখনটো আমি সন্ধিয়ালৈ হ'ব তাৰোপৰিও আমি যদি এটা বক্তৃতা অনুষ্ঠান বা কুইজ কুইজেই হওক বা আকস্মিক দিনৰ ভাগত আমি তেনেকুৱা ধৰণৰ এটা অনুষ্ঠানো আয়োজন কৰিব পাৰোঁ দিহা নাম হয়

অঁ তেওঁ অঁ হয় হয় হয় হয় সেইটোৱে আৰু কি কয় দিনৰ ভাগত যিখিনি আমি অনুষ্ঠানৰ কথা ভাবিছোঁ মানে কি আমাৰ মাজুলীত নিজেও ওচৰৰ অঞ্চল বুলি নহয় মানে মাজুলী ভিত্তিত মানে জিলা ভিত্তিত পাতিলে মানে তাত বহল প্ৰয়োগৰ মানুহো সমাগম হ'ব আৰু এইটো ক্ষেত্ৰত তেওঁলোকৰ খাদ্য পানীয়ে হওক বা অন্য কোনো লঘু আহাৰেই হওক সেইখিনি ব্যৱস্থাপনা কৰিবৰ কাৰণে আমি কেনেধৰণে আগবাঢ়িব লাগিব আৰুতোটো সময়তো বিশেষ বেছি নাই আমি ঘৰে ঘৰে গৈ মানুহৰপৰা কিছুমান অৰিহণা ল'ব লাগিব তাৰ জৰিয়তে আমি এই অনুষ্ঠানটো মাজুলী ভিত্তিত যদি তেনেকুৱা এটা ধৰি লওক যদি অনুষ্ঠান এটা পাতিব পাৰোঁ হা বেলেগ ওচৰৰ প্ৰতিবেশী গাঁও এখনেও ধৰি লওক শলাগ ল'ব আমাক হয় আমুকজনৰ কিন্তু হয় জেগাডোখৰ চিলেক্ট কৰিব লাগিব আৰু তেওঁলোকৰ আতিথ্য আতিথ্যখিনিতো যাতে কোনো ত্ৰুটি ৰৈ নাযায় তেনেকুৱা কথাখিনিও চাব লাগিব তাকে এতিয়াতো হয় পোহৰ এতিয়া কথা এটা ভাবিছোঁ মানে কি যোৱা বছৰ আমাৰ ওচৰৰেই আছিলে ভাওনা এখন পাতিছিলোঁ হৰিচন্দ্ৰ উপাখ্যান মানে মানে কি ভাওৰীয়াবিলাকৰ যিটো মানে এটা বস্তু এজন শিল্পী তেওঁ যিজন পাৰদৰ্শিতা তেওঁ দেখুৱাব পাৰে কিন্তু কেতিয়াবা যদি কাৰিকৰি বিজুতি বাবে কিন্তু এইটো মানে সক্ৰিয় হৈ নুঠে লাইতেই হওক বা ছাউণ্ডেই যদি বেয়া হৈ যায় আমি যোৱাবাৰ ওচৰৰ যিখন পাতিছিলোঁ হৰিচন্দ্ৰ উপাখ্যান আমি ওচৰৰেই পানীখাটিৰ এজন দাদাৰপৰা তেওঁৰ মাইকৰ চেটটো আনিছিলোঁ বা লাইটৰ আনিছিলোঁ কিন্তু যিমান ধৰণৰ মানে ভাৱৰীয়াসকলে কিন্তু ভাল ভাও কৰিছে কিন্তু সেই বস্তুখিনি সেই ছাউণ্ড বা সেই লাইটে মানে বস্তুটো উপস্থাপন কৰাত অলপ অসুবিধা হৈছে তেওঁলোকৰ অলপ কাৰিকৰি বিজুতিও আছিলে এতিয়া ইয়াত গায়ন বায়নত যিসকল ব্যক্তি থাকে তেওঁলোকে কিবা এটা শ্লোক কোৱাৰ আগত বা ভাৱৰীয়াজনে কোনোবা এটা বচন কৰাৰ আগত মানে বচনটো যদি দৰ্শকৰ কাণলৈ নাযায় এই সেয়েহে ভাবিছোঁ মানে কি আৰু টকা পইচাৰ ক্ষেত্ৰতটোতো অলপ চাব লাগিব টকা পইচা অলপ বেছি পৰিমাণে যদি আমি দি আমি এতিয়া ওচৰৰেই কি বুলি কয় গড়মূৰ মাজুলী স্থিত গড়মূৰত প্ৰতিধ্বনি বুলি এটা আছে তাকে ৰঙাচাহীতো এটা আছে আপুনি ভাবক পাতকচোন বাৰু বস্তুটো সেই লাইট ছাউণ্ডৰ হয় অঁ অঁ হয় এতিয়া মানে ৰাতিলৈটো যিহেতু আমি এতিয়া মানুহখিনি মাতিম মতাৰ পিছত আমি তেতিয়া এটা আনুমানিক এটা হিচাপ উলিয়াব পৰা হ'ব সেই অনুপাতে আমি হয় অঁ এই বস্তুটো আলোচনা কৰা ওপৰত আমি হয়

লাগিব লাগিব আৰু দিনটো নিচেই কম অঁ ক'ব লাগিব বাৰু

হয় অঁ হয় হয় তেনেকুৱা কি কয় এতিয়াতো আমি বয়সৰফালৰপৰা চাবলৈ গ'লে লৱ কুশ যুদ্ধ ভাওনাখনো বেয়া নহ'ব হয় এতিয়া দৰ্শকেও ভাল পাব আৰু মানে কি কোনোবা এজন ল'ৰাই যদি ভাও লয় তেওঁ ওচৰে মাহীয়েক জেঠায়েকহঁতে ল'ৰা এটাই বোলে প্ৰথম ভাওখন লৈছে চাবলৈ মানে ইচ্ছুকতাটো বেছি বাঢ়িব দৰ্শকৰ যিটো মানে ভিৰ অঁ নহয় মোৰ ল'ৰাটো দিয়াৰ ক্ষেত্ৰতো তেনেকুৱা আৰু অসুবিধা কোনো নাই তথাপি এতিয়া ৰাইজে বা কি বুলি ভাবে অঁ অঁ হয় হয় হয় বেয়া নহ'ব একেই দুয়োটা বয়সো মিলিব হয় হয় হয় তাৰ পিছত হয় হয় হয় তেনেকৈ মুখ্য চৰিত্ৰকেইটাও যেনেকৈ আপোনাৰ ৰামৰ

নহয় নহয় ভাল ভালতো হ'বই আৰু আগত ই এবাৰ কৰিছে নেকি এইটো বস্তুৰ ওপৰত অভিজ্ঞতাও আছে

মইটোতো সদায় আছো সমাজৰ কাৰণে নিজকে উচৰ্গিত বুলি ভাবিয়ে কামবিলাক কৰি আছো বাকী সমাজখন যাতে একেলগ হৈ থাকক হয় তাকেইতো এইটো ভাওনাৰ লাইট ছাউণ্ডৰ কথাটোতো সেইটো কোৱা হ'ল আপোনাক এতিয়াতো তাৰপাছত আৰু ড্ৰেছৰ কথাটো চাওকচোন কোনফালে ভাল হ'ব অঁ হয় হয় হয়

হয় হয় সেইখনে ভাল হ'ব আৰু মানে কি হয় আৰু মানে কি সেইখন ভাওনা এতিয়া বৰ্তমান সময়ত কোনো ধৰণৰ পৰীক্ষা পাতিও তেনেকৈ নাই বৰ্তমান সময়ত মানুহখিনিও ফ্ৰী হৈ আছে ধুনীয়া এটা সুন্দৰ পৰিৱেশ হ'ব এই বিহু কাতি বিহু গ'ল তাৰ পিছত আমি আগন্তুক

হয়

মানে মানুহবিলাকক বয়সৰ অনুপাতে আমি চকুৰে দেখি থকা সচৰাচৰ ল'ৰাবিলাকক মানে সেই ভাওনাখনে বেছি মানে মেচ কৰিব বস্তুটো তেওঁলোকৰ উপস্থাপনটো বেছি ভাল হ'ব বুলি মানে অনুমান এটা হয় আৰু বাকী এতিয়া সন্ধিয়া ভাগলৈ আমি আমাৰ গাঁৱৰ অতিথিসকল হয়

হয় হয় আপুনি সন্ধিয়া অলপ সোনকালে ওলাই আহিব অঁ ওলাই গৈ হয় হয় বাকী ওচৰৰ গোটেই ডেকা ল'ৰাবিলাকে এতিয়া পঢ়া ল'ৰাবিলাকো বাহিৰৰপৰা আহি ঘৰত আছে এক্সাম নাই হয় হয় অঁ হয় হয় মানে মাজে মাজে এনেকুৱা অনুষ্ঠান পাতি থাকিব লাগে তেতিয়া সমাজখন একত্ৰিত হৈ থাকে হয় হয় হয় হয় ঠিক ঠিক আছে দিয়ক হ'ব ৰাতিলৈ লগ পাম বাৰু দিয়ক ঠিক আছে হয় হয়